হেল্ল' অঁ ৰাতুল নেকি অঁ মই মানে তোমাৰ কেবখন কালি হেৰি কৰিছিলোঁ যে কালি তোমাৰ মানে কালি ভাড়া কৰিছিলোঁ তোমাৰ কেবখনকে লাগিব বুলি অঁ তোমাক কৈছে ন' অঁ সেই কেবখন মানে মোক এতিয়া মানে কি পইচাও দিয়া হৈ আছে আগতীয়াকৈ পইচা কেইটামান দিয়াও হৈ আছে নহয় মানে মোৰ কি কেনচেল হ'ব এতিয়া মানে আজি যোৱাতো নহ'ব তাৰমানে নহয় মানে যা যি যোনজন মানুহক মানে মই লগ কৰিবলগীয়া আছিলে সেই মানুহজন মানে অলৰেডি বেলেগ এঠাইলৈ গুছি গ'ল সেইকাৰণে মই মানে আজি যোৱা নহ'ব কালিলৈহে হ'ব নহয় নহয় নহয় নহয় নহয় তোমাক কালি যিখিনি ধনখিনি দিয়া হৈছিল সেইখিনি পালে ভাল হয় হয় মোক লাগে মানে টকাটো অলপ অসুবিধা হৈছে মই মানে আজি যাম বুলিহে তোমাক টকাটো কালি দিছিলোঁ সেইকাৰণে নাই কাইলৈ মই মানে এই দাদা এজন আহিব নহয় সেই দাদাজনৰ ঘৰৰ গাড়ীতে যামগৈ তাৰমানে সেইকাৰণে মই তোমাৰ পৰা কালি দিয়া টকাখিনি মানে ঘুৰাই ল'ব বিছাৰিছোঁ হয় হয় হয় অঁ হ'ব দিয়া তুমি টকাখিনি দিলে মই ভাল পাম